আৰক্ষীয়ে আমাৰ অঞ্চলৰ অপৰাধ আৰু দুৰ্ঘটনা নিয়ন্ত্ৰণ কৰিবৰ বাবে দিনে ৰাতিয়ে তেখেতলোকে চোৱা চিতা কৰে তেখেতলোকে গাঁৱৰ ভিতৰৰ ভিতৰৰ অঞ্চলেও গৈ তেখেতলোকে তেখেতলোকৰ কৰ্তব্য সম্পাদন কৰে দিন আৰু ৰাতি দুয়োটা সময়তে তেখেতলোকে চোৱা চিতা প্ৰায় কৰি থাকে গাড়ী মটৰসমূহ নিৰীক্ষণ কৰি থাকে গাড়ী মটৰ কেনেদৰে যাব লাগে কি কৰা হয় গোটেইখিনি তেখেতলোকে নিৰীক্ষণ কৰি থাকে অপৰাধ ক'ৰবাত হৈছে নেকি এইবিলাক অনুসন্ধান তেখেতলোকে কৰিয়ে থাকে অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ তেখেতলোকে যত্ন কৰি থাকে এই আৰক্ষী অপৰাধ নিয়ন্ত্ৰণ কৰিবৰ বাবে আমাৰ গাঁৱৰ ৰাইজেও তেখেতলোকক সহায় সহযোগিতা আগবঢ়ায় গাঁৱৰ যেনে গাঁওৰক্ষী বাহিনীয়ে তেখেতলোকক সহায় সহযোগিতাক আগবঢ়ায় সকলো সময়তে গাঁৱৰ গাঁওৰক্ষী বাহিনী গাঁৱৰ গাঁওপ্ৰধান গাঁওবুঢ়া আদিয়ে তেখেতলোকক বিভিন্ন ধৰণৰ কামত আইনৰ কামত বিভিন্ন ধৰণৰ দুৰ্ঘটনা অপৰাধ আদি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গাঁৱৰ ৰাইজ গাঁৱৰ প্ৰধান তেখেতলোকক আৰক্ষীক সহায় কৰে আমাৰ এনেদৰেই সহায় কৰাৰ ফলত আমাৰ অঞ্চলটোৰ অপৰাধ নিয়ন্ত্ৰণ আৰু দুৰ্ঘটনা কম হোৱা অঞ্চল হিচাপে পৰিগণিত হৈছে এই ক্ষেত্ৰত আমাৰ জিলাৰ সকলো ধৰণৰ উচ্চপদস্থ আৰক্ষী বিষয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতলোকে ভালদৰে চোৱা চিতা কৰি থকাৰ বাবে আমাৰ অঞ্চলটো বা আমাৰ জিলাখন এখন ভাল জিলা হিচাপে দুৰ্ঘটনামুক্ত আৰু অপৰাধ নিয়ন্ত্ৰণ জিলা হিচাপে পৰিগণিত হৈছে